শিল্প কলাৰ সৈতে জড়িত থকা যেনে আমাৰ ইয়াতে এতিয়া বাঁহেৰে আমি জাপি বনাব পাৰোঁ তাৰ পিছত আমাৰ কঁঠালৰ কাঠেৰে ঢোল বনাওঁ বাঁহেৰে আমি আকৌ পেঁপা বনাও তাৰ পিছত কাঁহ পিতলৰ হেৰি আছে কাৰখানা আছে সেইখিনি আমি বনাই আমি বাহিৰৰ মানুহক দেখাব পাৰোঁ আৰু আমি নিজকে মানে জীৱিকাৰ পথেৰে আগবাঢ়ি যাব পাৰোঁ